অসমত পালন কৰা বিভিন্ন ধৰ্ম লোকসকলৰ অৱস্থান বা বিভিন্ন সহনীলতাৰ শ্ৰদ্ধা সহযোগিতা আমি তেনেকৈ কৰোঁ বুলি ক'লে আমাৰ সাধাৰণতে এইটোৱে ক'ব লাগিব যে আমি যদিও অসমত আমি ধৰক বহুত ধৰ্মৰ লোক আছোঁ আমি যেতিয়া লগ হওঁ যে মানে ধৰক আমি যেতিয়া লগ হওঁ আৰু আমি সকলো অসমীয়াতে পতা যায় কিন্তু খ্ৰীষ্টানসকলে ধৰক তেওঁলোকৰ মাজত খ্ৰীষ্টানৰ হেৰিত পাতিলে মুছলমানে মুছলমানৰ হেৰিত পাতিলে মিচিঙে মিচিঙৰ ভাষাত পাতিলে কিন্তু যেতিয়া আমি লগ হওঁ তেতিয়া কিন্তু সকলোৱে অসমীয়াতে পতা হয় আৰু আমি যেতিয়া আমাৰ জাতীয় উৎসৱ আমি কিবা পাতোঁ তেওঁলোক আহে আমি মাতোঁ তেওঁলোক আহে আমাৰ ঘৰত তেওঁলোকে আমাৰ হেৰিটো খাইহি বা তেওঁলোকেও যেতিয়া ধৰক আপোনাৰ বৰদিন পাতে তালৈ আমাক মাতে তেতিয়া আমি যাওঁ আমিও তাত খাওঁ বা মুছলমানেও যেতিয়া আপোনাৰ এইটো আপোনাৰ কি কয় ঈদ পাতে ঈদতো আমাক মাতে আমি যাওঁ খাওঁ তাতো আৰু মিচিংসকলেও যেতিয়া আলি আই লিগাং পাতে তেতিয়াও আমাক মাতে আমি যাওঁ তেনেকৈ আমাৰ ভাৱ বিনিময় আমি কৰোঁ আমি তেওঁলোকৰ লগত সহ সকলোৰে লগত আমি তেনেকৈ সহযোগিতা কৰি থাকোঁ গতিকে আমাৰ সকলোৰে লগত মিলা মিছাটো সকলোৰে লগতে আছে আৰু থাকিব বুলি মই ভাবোঁ